ৰন্ধা হ'বীটো মই পেচা হিচাপে লোৱাৰ কথা এতিয়ালৈকে ভবা নাই যিহেতু মোৰ কোনো তাৰ ওপৰত ইমান এটা অভিজ্ঞতা নাই ৰান্ধি ভাল পাওঁ নোপোৱা নহয় ৰান্ধিও মাংস ৰান্ধোঁ গাহৰি মাংস ৰান্ধোঁ ছাগলী মাংস ৰান্ধোঁ ভাত ৰান্ধোঁ আৰু কেতিয়াবা পিঠা পনাও ৰান্ধোঁ কেক চেক বনাওঁ পিছত তিলপিঠাও বনাব জানোঁ কিন্তু হ'বী হিচাপে ল'ব পৰাকৈ মোৰ ওচৰত ইমান অভিজ্ঞতা নাই বা আপোনাৰ এইটো কি বুলি কয় এই এইটো কোনো শিক্ষা নাই এই কৰি বা ইভাগে বা কি বুলি কয় এইটো চাৰ্টিফিকেট কোনো চাৰ্টিফিকেট কৰ্চ লোৱা নাই মই কিন্তু ৰন্ধা পেচাটো বেয়া নহয় আজিকালি ভাল এটা কেৰিয়াৰ তাত আছে কিন্তু ভৱিষ্যতে যদি ক'ৰবাত সুবিধা পাওঁ শিকিবলৈ নিশ্চয়কৈ মই লম শিক্ষা বা পেচা হিচাপে লবলৈও ভাবিম পৰিয়ালৰ প্ৰতিক্ৰিয়া প্ৰথম কি আছিল পৰিয়ালে মোক প্ৰতিটো কথাত চাপৰ্ট কৰে বিশেষকৈ মোৰ ওৱাইফে প্ৰতিটো কথাতে মোক চাপৰ্ট কৰে ৰান্ধিবৰ কিবা এটা ঘৰত যদি ৰান্ধোঁ তাই সহায় কৰে মোক বা মাও মোক কিছুমান কেনেদৰে ৰান্ধিব লাগে কি কৰিব লাগে বিভিন্ন ধৰণৰ মই মাক যিহেতু মাৰপৰাই শিকিছোঁ ৰান্ধিবলৈ সৰুৰপৰা দেখি দেখি শিকিছোঁ তেনেকে কোনো মই চাৰ্টিফিকেট কৰ্চ কৰা নাই বা কিছুমান বস্তু মই নিজে ইউটিউবত ইণ্টাৰনেটত চায়ো শিকিছোঁ যেনেকৈ ম'ম' বনাব শিকিছোঁ বা চাওমিন বনাব শিকিছোঁ ইত্যাদি আৰু কিছুমান অৰুণাচলী ট্ৰেডিশ্যনেল ডিচ কিছুমান গাহৰিৰ বইল সেইবোৰ বনাব শিকিছোঁ বিশেষভাৱে অৰুণাচলী ট্ৰেডিশ্যন ট্ৰেডিশ্যনেল ডিচ গাহৰিটো বনাই ভাল পাওঁ বইল গাহৰি বাঁহগাজ বেম্বো শ্বট সেইবোৰে বনাওঁ আৰু মোৰ চিকেন বনাই ভাল লাগে তাৰপিছত পৰিয়ালৰ প্ৰতিক্ৰিয়া মানে তেনেকৈ একো নাই মোৰ ওপৰত প্ৰতিটো কামতে মোক চাপৰ্ট কৰে পৰিয়ালে ভাল কামত আৰু পেচা হিচাপে মই লব বিচৰা নাই যিহেতু মোৰ ইমান অভিজ্ঞতা নাই হ'বী হ'বী হিচাপে থ'ব বিচাৰিছোঁ যদি কেতিয়াবা মই ক'ৰবাত চাৰ্টিফিকেট কৰ্চৰ সুবিধা পাওঁ তেতিয়া নিশ্চয় তেতিয়াহ'লে নিশ্চয়কে মই ৰন্ধাটো পেচা হিচাপে ল'ব বিচাৰিম কাৰণ আজিকালি এটা ৰন্ধা পেচাটো ভাল এটা কেৰিয়াৰ কাম কৰিছে বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাইছোঁ বা বিভিন্ন মোৰ লগৰ সমনীয়া কিছুমান পেচা হিচাপে লৈ দেশে বিদেশে আছেগৈ বিভিন্ন ভাল ভাল স্কপ পাইছে সিহঁতে হাল ভাল ঠাইত আছেগৈ পেচা হিচাপে লৈ ৰন্ধাটো নিশ্চয়কৈ মন নথকাও নহয় আছে কিন্তু প্ৰথমে পেচা হিচাপে লোৱাৰ আগত আগত শিক্ষাটো লাগিব সেই শিক্ষাটো থকা হ'লে নিশ্চয় পেচা হিচাপে লোৱাৰ কথা ভাবিলোঁ হ'লে আৰু এতিয়া মই ৰন্ধাটো হ'বী হিচাপে থোৱাটো থকাটো বিচাৰিছোঁ কাৰণ মোৰ আনুষ্ঠানিক শিক্ষা নাই ৰন্ধাৰ ওপৰত যিহেতু চাৰ্টিফিকেট কৰ্চ কৰা নাই মই ৰন্ধাৰ ওপৰত যদি ভৱিষ্যতে মই আনুষ্ঠানিকভাৱে কিবা শিক্ষা লওঁ বা ৰন্ধাৰ ওপৰত নিশ্চয়কৈ মই পেচা হিচাপে লম কাৰণ আজিকালি ৰন্ধাটো এটা ভাল কেৰিয়াৰ হিচাপে আজিকালি বিভিন্ন দেশ বিভিন্ন ক্ষেত্ৰত উজ্জ্বলি উঠিছে